আমাৰ গাঁৱৰ মানুহে ঋণ লোৱাতো সাধাৰণতে সহজ কথা নহয় যদিও বিভিন্ন কাৰণত ঋণ ল'বলগীয়া হয় যেতিয়া অভাৱগ্ৰস্ত হয় তেতিয়া ঋণ ল'বলগীয়া হয় ইয়াৰ উপৰিও উচ্চ শিক্ষিত ল'ৰা ছোৱালীৰ কাৰণে এডমিশ্যন দিয়া কিতাপ কিনা ট্ৰেইনিং লোৱা এইক্ষেত্ৰত ঋণ ল'বলগীয়া হয় সাধাৰণতে ঋণ কিছুমানে এনেধৰণে লয় যে বেংকৰ পৰা ঋণ লয় আৰু কিছুমানে কোনো সুদখোৰ মানুহৰ পৰাও ঋণ লয় এইখিনিৰ জৰিয়তে যথেষ্ট কিছু ক্ষেত্ৰত প্ৰভাৱ নপৰা নহয় কাৰণ তেওঁলোকে ঋণ লোৱা বিনিময়ত ঋণৰ উপৰিও সুদৰ টকা দিবলগীয়া হয় এই সুদৰ টকা দিয়াৰ কাৰণে তেওঁলোকে নানাধৰণৰ কষ্ট কৰিবলগীয়া হয় আৰু কষ্ট কৰাৰ পিছত তেওঁলোকৰ যি পৰিয়ালৰ আৰ্থিক ঋণগ্ৰস্ততা এই ঋণগ্ৰস্ততাৰ বাবে পৰিয়ালটো কিছু ক্ষেত্ৰত জুৰুলা হ'বলগীয়া হয় অধিক কষ্ট কৰিবলগীয়া হোৱাৰ কাৰণে নানা ধৰণৰ অসুখ বিসুখো হয় সাধাৰণতে ঋণ ল'বৰ বাবে বেংকৰ ওচৰলে যোৱা হয় আৰু কেতিয়াবা কোনো ধনী ব্য়ক্তিৰ ওচৰৰ পৰা ঋণ লোৱা হয় ঋণ যদি লোৱা নহয় তেওঁলোকৰে ধৰক যিখিনি কাম কৰিবলগীয়া আছিল সহজত সেই কামখিনি কৰিব নোৱাৰে কিতাপ পত্ৰ বা আ অলংকাৰ কিনিবৰ কাৰণে কোনোবাই ঋণ লয় কিছুমানৰ অতি প্ৰয়োজনীয় ম'বাইল ফোনটো কিনিবৰ কাৰণেও ঋণ লয় কিছুমানে খেতি বাতি কৰিবৰ বাবে ৰবি খেতি কৰিব পাৰে গৰু ম'হ কিনিবৰ বাবে বা অন্য়ান্য় যিখিনি অতি আৱশ্য়কীয় মাটি কিনিবৰ কাৰণেও ঋণ লয় সেই ঋণ লোৱাৰ ফলত তেওঁলোকে সেই সময়তে সেই যিটো ইস্পিত যিখিনি বস্তু সেইখিনি তেওঁলোকে সংগ্ৰহ কৰিব পাৰে আৰু সংগ্ৰহ কৰাৰ পিছত তেওঁলোকৰ যিখিনি বস্তু তেওঁলোকৰ হাতত থাকি যায় ভৱিষ্য়তলে সেইখিনি তেওঁলোকে হস্তগত কৰিব পৰা সুবিধা হয় যদি ঋণ নলয় তেতিয়াহ'লে তেওঁলোকে ওচৰতে থকা যিখিনি সা সুবিধা সেই সা সুবিধাখিনি হাতলে অহাত বঞ্চিত হয় পঢ়া ল'ৰাই ঋণ যদি লোৱা হয় তেওঁলোকে উচ্চ শিক্ষিতা শিক শিক্ষাৰ বাবে অন্য় ঠাইলৈ বিদেশলৈও যাবলগীয়া হয় গতিকে ঋণ লৈ পেলাই বিভিন্ন উদ্দেশ্য়ৰে ঋণ লৈ পেলাই তেওঁলোকে আকৌ সেই ঋণ সময়ত তেওঁলোকে পৰিশোধ কৰে যিখিনি পৰিশোধ কৰে সেই পৰিশোধ কৰাৰ পিছত তেওঁলোক অত্য়ন্ত সুখী অনুভৱে কৰে ঋণ লোৱাতো যদিও সাধাৰণ কথা নহয় তথাপিতো ঋণ লোৱাৰ পৰা যে যথেষ্ট উপকাৰো আছে সেইটো নুই কৰিব নোৱাৰি নহ'লে বেংকবিলাকে গাড়ী কিনিবৰ কাৰণে মাটি কিনিবৰ কাৰণে সোণ কিনিবৰ কাৰণে নানা ধৰণৰ সুবিধাৰ কাৰণে ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰ বাবে ঋণ দি থকা দেখা যায় গতিকে এই ঋণৰ জৰিয়তে মানুহবিলাকে গোটেই কোনোবাই দোকান খুলিব পাৰে ব্য়ৱসায় প্ৰতিষ্ঠান কৰিবৰ বাবে ঋণ লোৱা দেখা যায় গতিকে ঋণ লৈ ক্ষতিগ্ৰস্ত হ'লেও তেওঁলোকৰ পৰা যে বহুত উপকাৰ আছে সেইটোও নুই কৰিব নোৱাৰি